নতুনকৈ সাঁতোৰ শিকিবলৈ আৰম্ভ কৰা ব্যক্তি এজনৰ বাবে মোৰ পৰামৰ্শ এই যে প্ৰথম তেওঁ যেতিয়া সাঁতোৰিবলৈ আৰম্ভ কৰিবলৈ ধৰিব তেওঁ সাঁতোৰ অভিজ্ঞতা থকা মানুহ এজনৰ লগত শিকি ল'ব লাগে নহ'লে কিয়নো এই তেওঁ প্ৰথম সাঁতোৰ শিকিবলৈ যত্ন কৰোঁতেই যদি কিবা কাৰণে ভয় খায় বা ব্যক্তিজনৰ কিবা বিশেষ অসুবিধা হয় এই তেতিয়া সেই ব্যক্তিজনৰ কাৰণে সাঁতোৰ শিকাটো সহজে সম্ভৱ নহ'ব

সাঁতোৰ শিকিবলৈ সাধাৰণতে প্ৰথম শিকি এই শিকাৰ সময়ত পানী কম থকা জেগাতে মই ভাল বুলি ভাবোঁ কিয়নো পানী কম থাকিলে তেওঁ বিশেষকৈ এই এই একো অসুবিধা নহ'ব ধৰক ডাঙৰ নৈ এখনত যদি সাঁতোৰ শিকিবলৈ হয় তেওঁ কিবা কাৰণে এই উটি আঁতৰলৈ গুচি যাবও পাৰে তাৰ সম্ভাৱনা কম পানীত শিকি লোৱাটো কাৰণে ভাল বুলি মই ভাবোঁ সাঁতোৰৰ ভাগ আছে কিছুমান সাঁতোৰ স্বাস্থ্য কাৰণে অতি উপযোগী এটা ব্যায়াম সাঁতোৰ শিকিবলৈ সেইটো কাৰণে বহুত মানুহে এই ইচ্ছাও কৰে সাঁতোৰৰ ভাগ আছে যেনেকৈ এই আমি চিলনী সাঁতোৰ বুলি কওঁ ওপৰলৈ পেটটো দি এই এই হাত দুখন ভৰি দুটা মাৰি মাৰি যায় সাঁতোৰিব জনা মানুহে এই তেনেকুৱা এটা সাঁতোৰ আছে আৰু এটা সাঁতোৰ আছে পানীৰ তলত এই বুৰ মাৰি গৈ এই ওপৰত মানুহে নেদেখে তলে তলে বহুদূৰ আগবাঢ়ি যাব পাৰে এই সাঁতোৰ শিকিল বহু উপকাৰীতা আছে বুলি মই ভাবোঁ কিয়নো আজিকালি আমাৰ অসমৰ এই অঞ্চলবোৰত প্ৰায় বাৰিষা দিনত বানপানী হোৱা দেখা যায় বানপানী হ'লে এজন সাঁতোৰ জনা মানুহে বহু মানুহক সাঁতোৰ নজনা মানুহকো উপকাৰ কৰিব পাৰে জীৱ জন্তুকো উপকাৰ কৰিব পাৰে ধৰি দিয়া ক্ষেত্ৰত মানে নিৰাপদ স্থানলৈ নিওঁতে বা নাৱেৰে বিভিন্ন মানুহক ইটো জেগাৰপৰা অন্য জেগালৈ নিব পাৰে সাঁতোৰ সাঁতোৰ শিকা বিভিন্ন প্ৰক্ৰিয়া আছে কিছুমান মানুহে সাঁতোৰ শিকে নিজৰ আত্ম ৰক্ষাৰ কাৰণে আৰু কিছুমান মানুহে সাঁতোৰ শিকে নিজৰ স্বাস্থ্যটো যত্ন ল'বৰ কাৰণে কাৰণ স্বাস্থ্যটো স্বাস্থ্যই পৰম ধৰ্ম এজন মানুহৰ স্বাস্থ্যটো ভাল নাথাকিলে কিন্তু সাঁতোৰ সাঁতোৰ সাঁতোৰি থাকোঁতে তেওঁ বিভিন্ন অসুবিধা পাব কিয়নো এই খুব কম সময় ভিতৰত তেওঁ ভাগৰি পৰিব যদি স্বাস্থ্য ভালে নাথাকে গতিকে স্বাস্থ্য ভাল কেনেকৈ হ'ব ব্যক্তিজনে সাঁতোৰ এটা নিদিষ্ট পৰিমাণত সাঁতিৰিব লাগিব আৰু গোটেই দিনটো যে সাঁতোৰিয়ে থাকিম বেছিকৈ স্বাস্থ্য ভাল হ'ব ইও নহয় গতিকে সাঁতোৰ শিকা উপকাৰীতা বহুত আছে বুলি মই ভাবোঁ সাঁতোৰ শিকিব জনা মানুহৰ বাবে যিকোনো খন্তেকত পানীৰ সৃষ্টি হোৱা জেগাতো একো অসুবিধা নহয় কিন্তু তাৰ বিপৰীতে বিভিন্ন জেগাত দেখিবলৈ পোৱা যায় যে সাঁতোৰ নজনা মানুহে এই বিভিন্ন ক্ষেত্ৰত ইয়াৰ ভয়াবহতাৰ মুখামুখি হয়